হেল্ল' অঁ ছাৰ এই আপোনাক জনাব বিচাৰিছোঁ কথা এটা আমাৰ মানে এই বিদ্যুৎটো এই বগিজান অঞ্চলত অনিয়মিত হৈ আছে মানে এঘণ্টা ডেৰ ঘণ্টা ধৰি বিদ্যুৎ কেতিয়াবা কৰ্তন কৰি থয় আৰু সেইটো কাৰণে আমাৰ ৰাইজে যথেষ্ট সুবিধাও পাইছে অৱশ্যে বতাহ বৰষুণ অলপ দিছিলে বতাহ বৰষুণত হয়তো কোনোবা ঠাইত গছ গছনি ভাগি বিদ্যুতৰ তাৰ ছিগি থাকিব পাৰে গতিকে মহোদয়ে আপুনি যিকোনো উপায়েৰে আমাৰ এই বিদ্যুৎ বিভাগৰ কৰ্মীসকলৰ লগত যোগাযোগ এটা কৰি আমাৰ বিদ্যুৎটো যাতে অনিয়ম অনিয়মীয়া নহৈ নিয়মীয়া কৰি দিয়ে তাৰবাবে আপোনালৈ অনুৰোধ থাকিল